এই শুনচোন মই মানে চেন্নাইলৈ মানে এই মাহত সম্ভৱ যাব নোৱাৰিম চাগে কিছুমান মানে ঘৰৰ কিছুমান অসুবিধাৰ সৃষ্টি আছে সেইকাৰণে যাব নোৱাৰিম নেকি টিকেটটো মানে কেঞ্চেল কৰিয়ে দিম বুলি ভাবিছোঁ ঘৰতো মানে কিছুমান অসুবিধাৰ সৃষ্টি হৈ আছে মানে গালিও দি আছে ইমান দূৰ যাব ক'লে লোৱাৰ কাৰণে মানে কাৰণে কেঞ্চেল কৰি দিম বুলি ভাবিছোঁ তইও মোৰ লগতে যাবি আৰু একেলগে মই কেঞ্চেল কৰি দিম বুলি ভাবিছোঁ কেনেকৈ কেঞ্চেল কৰিব মানে কেনেকৈ কেঞ্চেল কৰিব লাগিব মানে ক'ত কি কৰিব লাগিব মই একোৱেই মানে ভালকৈ বুজি পোৱা নাই তই কাৰোবাক সুধি মানে সুধি ল'চোন নাইবা অনলাইনত চা কেনেকৈ কি কৰিব পাৰে মানে ময়ো ইমান ভালকৈ বুজি পোৱা নাই সেইকাৰণে তোক সুধিলোঁ মোৰ গম পাওঁৱেই তই ঘৰৰ কথা ঘৰৰ মানুহবোৰ কেনেকুৱা মইতো মনে মনে চেন্নাই যাম বুলিহে টিকেটটো হেৰি কৰিছিলোঁ হ'লে তোৰ লগতে এতিয়া ঘৰত গম পালে এইবিলাক অসুবিধাৰ সৃষ্টি হৈছে আৰু ঘৰতো দম দি আছে তাৰপা লগৰবিলাকেও কৈছে মানে ঘৰৰ ওচৰৰকেইটাই যাব নালাগে আমুক তামুক সেনেকুৱা বা সেইকাৰণে কেঞ্চেল কৰি দিম বুলি ভাবিছোঁ মানে তই ইমান বেয়া চেয়া পাই থাকিব নালাগে মানে কেঞ্চেল এতিয়া কৰিম কেনেকৈ তই সেইটো কাৰোবাৰ সোধচোন মোৰ মানে ইমান ভালকৈ বুজিয়ে পোৱা নাই মানে ইমান কেনেকৈ কেঞ্চেল কৰিম কেনেকৈ আকৌ কেঞ্চেল কৰা অনলাইন বুকিং কৰাতো পইচাটো দিলোঁৱেই কেনেকৈনো আকৌ পইচাটো ঘূৰাই পাম আকৌ কেনেকৈনো মানে কেঞ্চেল হ'লে মানে পইচাটো ঘূৰি আহিবনে নাহে তেনেকৈ মানে সেইটো তই কাৰোবাক পাৰ যদি সোধচোন তই ইমান মানে মই যাব নোৱাৰা কাৰণে বেয়া চেয়া নাপাবি আৰু যাব নোৱাৰিলো মই মানে কি হয় চাওঁ ন কেঞ্চেল কৰিম বাৰু কিন্তু ঘৰত দম দি আছে কথা শুনাই আছে সেইকাৰণে যাব নোৱাৰোঁ মানে কেঞ্চেল কৰিবলৈ বাধ্যত পৰিছোঁ সেইকাৰণে কেঞ্চেল কৰাই দিম বুলি ভাবিছো তই যদি কেঞ্চেল কৰাব পাৰ' কেঞ্চেল কৰাই দে